পশুপালনৰ ক্ষেত্ৰত আমি বহুতো জীৱ জন্তু পোহপালন কৰোঁ যেনে গৰু ছাগলী হাঁহ কুকুৰা পাৰ গাহৰি আদি গৰু আৰু ছাগলীৰ ক্ষেত্ৰত আমি কৰিবলগীয়া কাম কিছুমান বহুতেই থাকে আমি গোহালিত গৰু ৰখা হয় ৰাখিবলগীয়া হ'লে আমি কাষত জেওৰা দিওঁ আৰু ওপৰত টিঙেৰে চালি দিওঁ মহে নেকামুৰিবৰ কাৰণে গধূলি সময়ত আমি বিভিন্ন ধৰণৰ গছৰ পাত আনি গোহালিৰ বা ছাগলী গঁৰালৰ সন্মুখত জাক দিওঁ যাতে সেই ধোঁৱাটো লাগি পেলাই তাত মহ দাহে গৰু ছাগলীক অনিষ্ট কৰিব নোৱাৰে আৰু ৰাতিপুৱা আমি গৰুৰ পৰা গাখীৰ খীৰাও চেউৰী গৰু আছে গাখীৰ খীৰাও আৰু সেই গাখীৰ আমি খাওঁ লগতে বিক্ৰী কৰোঁ বিক্ৰী কৰিলেও আমি বহুতো পইচা পাতি উপাৰ্জন কৰিব পাৰোঁ আৰু ঘৰতো ল'ৰা ছোৱালী থাকে গাখীৰ পগাই সিহঁতকো খাবলৈ দিয়া হয় স্বাস্থ্যৰ কাৰণে ভাল আৰু ৰাতিপুৱা গাখীৰ খীৰোৱাৰ পিছত গোহালিটো আমি ধুনীয়াকৈ গোবৰ জাবৰখিনি পেলাই চাফ চিকুণ কৰি সাৰি সাৰি মুচি থওঁ আৰু সেই মানে গোবৰখিনি আনি আমি বিভিন্ন শাক পাচলি বা গছৰ গুৰিত দিওঁ গছৰ গুৰিত দিলে সাৰ হিচাপেও ব্যৱহাৰ হয় আৰু দমৰা গৰু আছে দমৰা গৰুৰ কাৰণে খাদ্য আমি বহুত গোটাবলগীয়া হয় ঘাঁহ কাটি আনি গোটাই থ'বলগীয়া হয় আৰু দানাৰ কাৰণে আমি কলগছৰ গুড়ি কাটি সৰু সৰুকৈ কাটি টুকুৰা টুকুৰকৈ তাতো গুড়ি মিলাই জুইত দানা সিজাওঁ এইয়া গধূলি হোৱা হোৱাৰ লগে লগে আমি গোহালিলৈ নোসোমোৱাৰ আগত সিহঁতক খাবলৈ দিওঁ খাই খোৱাৰ পিছত সিহঁতক ধুনীয়াকৈ পঘা লগাই ডিঙিত বান্ধি থওঁ আৰু ৰাতিপুৱা সিহঁতক মোকলাই পেলাই বিভিন্ন জেগাত বাৰীৰ মাজতেই হওক বা ৰাস্তাৰ কাষতেই হওক গৰুক আমি এৰাল দিওঁ হাঁহৰ ক্ষেত্ৰতো তেনেকুৱাই মোৰ ওচৰতে ধৰক পুখুৰী এটা আছে সেই পুখুৰীটোলৈ ৰাতিপুৱা গঁৰালটো খুলি দিলোঁ আৰু পুখুৰীটোলৈ হাঁহকেইটা খেদি দিলোঁ পুখুৰীত বিভিন্ন ধৰণৰ সৰু মাছ থাকে বা পুনি থাকে বিভিন্ন ধৰণৰ গছপাত থাকে সিহঁতি গছপাত বুলি ক'বলৈ নাযাওঁ গছ থাকে সেইবোৰকে খায় আৰু হাঁহৰ পৰা আমি বজাৰৰ কৃত্ৰিম কণী নোখোৱাকৈ আমি ঘৰতে হাঁহে পৰা আমি কণী ল'ৰা ছোৱালীৰ পৰা ধৰি বা ওচৰ চুবুৰীয়া বা বিকিবও পাৰোঁ আৰু তেনেকেই কুকুৰাও ঠিক তেনেধৰণে আমি মই গঁড়াল সাজি লৈছোঁ পুখুৰীতে গঁৰাল সজাৰ লগে লগে মই ৰাতিপুৱা গঁৰালটো চাফ চিকুণ কৰি তেনেকৈ ধৰক হাঁহ কুকুৰাকেইটাইও এইটো কুকুৰাৰ পৰাও তেনেকৈ কণীও হয় বা বিকো তাৰ পৰাও মই পইচা উপাৰ্জন কৰোঁ হাঁহ কুকুৰা বিকিও বহুত পইচা উপাৰ্জন কৰি বহুত ঘৰৰ মানে বস্তু লওঁ যিখিনি মোৰ বস্তু নাটনি বা অসুবিধা হৈ থাকে সেই গৰু ছাগলী বা হাঁহৰ পৰা পোৱা পইচাকেইটাই মোৰ এতিয়া বহুত অভাৱ অনাটনৰ পৰা হাত সৰাইছে পাৰও আছে পাৰ তেনেকৈ মই এখন চালিদি তাত ধুনীয়াকৈ পাৰ বাঁহ সাজি দিছোঁ সিহঁতকো তেনেকৈ ৰাতিপুৱা উঠি আহোঁতে পাৰৰ দৰজাখন খুলি দিওঁ খোলাৰ লগে লগে সিহঁতে উৰি আহে আৰু সিহঁতক খাবৰ কাৰণে খুদ চাউল ছটিয়াই দিয়া হয় আৰু নিৰ্দিষ্ট সময়ত গধূলি সিহঁতে বাঁহত সোমাই যায় আৰু বছৰেকৰ মূৰত গৰু আৰু ছাগলীকেইটাক আমি ভেকচিন দিওঁ আৰু ভেকচিনৰ উপৰিও সিহঁতক ভিটামিন খুৱাওঁ কাৰণ সিহঁতো ভালহৈ থাকিলে মোৰ মানে সকলোখিনি অভাৱ অনাটনো দূৰ হয় খেতি বাতিৰ দিনত দমৰা গৰুকেইটাই মাৰ্বলত গৰুৱে খেতি বাতিটো শালি ধান বা বাও ধানৰ খেতিটো উঠাই দিয়ে সিহঁতৰ সেইকাৰণে বহুত যত্ন ল'বলগীয়া হয় কাৰণ সিহঁতি হাল বাই সিহঁতৰ দ্বাৰা হাল বাই বালেহে মোৰ মানে খেতি সম্পূৰ্ণ হয় বা ধান চান এনেকৈ বিভিন্ন ধৰণৰ আমি খেতি কৰিব পাৰোঁ